অসমীয়া সমাজত অন্ধবিশ্বাস মানে মানুহবোৰে সেইবোৰ বিশ্বাস হিচাপেই লয় কিন্তু আমি আজিৰ যদি বৈজ্ঞানিক ভাষাত কয় সেইবোৰ নিশ্চয় অন্ধবিশ্বাসেই হ'ব আৰু এই অন্ধবিশ্বাসবোৰ মানে এতিয়াৰ নহয় আদিম পুৰুষৰ পৰাই চলি আহিছে মানে আমাৰ পূৰ্বপুৰুষসকলৰ দিনৰ পৰাই চলি আহিছে যেনে মানে এনেকুৱা বহুত আছে এটা দুটা নহয় যে মানে এনেকুৱা মানে বিশেষভাৱে এনেকুৱা অন্ধবিশ্বাস বা সেইটো অন্ধবিশ্বাস এনেকুৱা আমাৰ সমাজত প্ৰচলিত বহুত ধৰণৰ অন্ধবিশ্বাস আছে যেনেকৈ মঙ্গলবাৰ বা শনিবাৰে আৰু নিজৰ জন্মবাৰৰ দিনা নখ নখ চুলি এইবোৰ কাটিব নাপায় কিন্তু আমাৰ বিজ্ঞানততো এনেকুৱা কোনো কথা কোৱা হোৱা নাই যে মানে আমি এইটো বাৰত চুলি কাটিব নোৱাৰোঁ বা এইটো বাৰে নখ কাটিব নোৱাৰোঁ এইবিলাক এনে কোনো কথা নাই আমি সদায় কাটিব পাৰোঁ আৰু হ'ল যেনে সন্ধিয়া ঝাৰু দিবলৈ নাপায় এইটোৰ মানে বৈজ্ঞানিক কাৰণ আছে যে আগৰ দিনত আন্ধাৰ আছিল তেতিয়া যদি আমি ঝাৰু দিওঁ কিবা গুৰুত্বপূৰ্ণ বস্তু ঘৰত থাকিলে বাহিৰত ওলাই দিয়া যাব পাৰে কিন্তু আজিকালিৰ দিনততো সব সকলোৰে ঘৰত বিজুলীবাতি থকাই দেখা যায় তো বিজুলীবাতিৰ পোহৰত আমি নিশ্চয় যদি কিবা বস্তু দেখা নাপাওঁ বা বস্তু মানে জৰুৰী বস্তু থাকে তেতিয়া আমি নিশ্চয় দেখাই পাম তো ঝাৰু নিদিয়াৰ কোনো কাৰণেই নাই আৰু এইবিলাকতো সৰু সুৰা অন্ধবিশ্বাস কিন্তু আমাৰ সমাজত প্ৰচলিত সবতকৈ মানে ডাঙৰ আৰু গুৰুত্বপূৰ্ণ লক্ষ্য দিবলগীয়া মানে লক্ষ্য কৰিবলগীয়া অন্ধবিশ্বাসটো হৈছে ডাইনী হত্যা আমাৰ সমাজত আজিও মানে বহুতো কিছুমান মানুহৰ বেয়া হ'লে বেমাৰ আজাৰ হ'লে বা যিকোনো প্ৰলয় আহিলে ধৰা হয় মানে এই গাঁওখনৰে কোনোবা মহিলা মানে তেওঁৰ বাবেহে হৈছে তেওঁ মানে ডাইনী সেইকাৰণে তাৰ তেওঁৰ বাবে সমা সমাজত বা অঞ্চলটোত মানে সমস্যাৰ সৃষ্টি হৈ আছে সেইকাৰণে কি কৰা হয় তেওঁক ধৰি আনি শাস্তি দিয়া হয় বা মাৰি পেলোৱা হয় বা বহুত বেয়া ব্যৱহাৰ কৰা হয় কিন্তু এইটো কথাৰ কোনো মানে গ্ৰহণয্যোগ্যতা নাই আমাৰ সমাজত বা বিজ্ঞানী বৈজ্ঞানিক দৃষ্টিভংগীৰে ডাইনী হত্যাৰ কোনো ধৰণৰ গ্ৰহণযোগ্যতা বা একো মানে প পজিটিভ একোৱেই নাই কাৰণ এইটো এটা মনৰ ভাব যে আমি আমাৰ সমাজত তেওঁৰ বাবে কিবা অসুবিধা হৈছে কিন্তু এনেকুৱা কেতিয়াও হ'ব নোৱাৰে সকলো মানুহে সমান আৰু আমাৰ সংবিধানতে কোৱা হৈছে যে ইকুৱেলিটী বিফৰ ল' মানে আইনৰ চকুত সকলো সমান বা অল আৰ ইকুৱেল উইদৱাউট ডিচস্ক্ৰিমিনেশ্যন মানে কাকোৱে আমি ভেদ ভাৱ কৰিব নোৱাৰোঁ বা কোনো ধৰণৰ কামৰ বাবে বা কথাৰ বাবে দোষ দিব নোৱাৰোঁ যদি তেওঁ আইনভাৱে কিছুমান কথাত যদি দোষী প্ৰাপ্ত হয় তেতিয়াহে আমি তেওঁক শাস্তি দিব পাৰোঁ আইনৰ জৰিয়তে নিজে বা আমি আমি নিজে সিদ্ধান্ত ল'ব নোৱাৰোঁ কোনো অন্ধবিশ্বাসৰ বলি হৈ অন্ধবিশ্বাসে সমাজত বহুত ধৰণৰ মানে কু প্ৰভাৱ পেলায় মানে আমি অন্ধবিশ্বাসৰ বাবে অ অসমীয়া সমাজখন বা আমাৰ সমাজখন বহুত পিছপৰি থকা যেন ল দেখা যায় কাৰণ আমি বৈজ্ঞানিক দৃষ্টিভংগীবোৰ আঁকোৱালি ল'ব নোৱাৰোঁ বৈজ্ঞানিকভাৱে আগবাঢ়িব পৰা নাই কাৰণ আমি যদি অন্ধবিশ্বাসেই পালি পালন কৰি থাকোঁ তেতিয়া আমি নিজকে বিজ্ঞানৰ ফালে আগুৱাই নিব নোৱাৰিম সেইকাৰণে আজিৰ সমাজ বিজ্ঞানৰ সমাজ তো এইবিলাক অন্ধবিশ্বাস বন্ধ কৰিব লাগে আৰু বৈজ্ঞানিক দৃষ্টিভাংগী আঁকোৱালি ল'ব লাগে আৰু এটা সুস্থ মন মগজু গঢ়ি তুলিব লাগে